মই ধৰ্ম বিশ্বাস কৰোঁ ধৰ্ম মানে এইটো নহয় যে ভগৱানক বিশ্বাস কৰোঁ ধৰ্ম হৈছে মানৱ সেৱাটোৱে মোৰ কাৰণে এটা ডাঙৰ ধৰ্ম মই সৰু ল'ৰা ছোৱালী বা ঘৰৰ পৰিয়ালকো মই এইটো কথাই কওঁ যে যেতিয়া ধৰ্ম কেতিয়া কৰিব লাগে বা আমি নামঘৰলৈ যাওঁ যে আমি কিয় নামঘৰলৈ যাব লাগে বা আমি কিছুমান মঠ মন্দিৰ কিছুমান ধৰ্মীয় অনুষ্ঠান আদিবিলাকত আমি এইটো কাৰণেই যাবলৈ বিচাৰিব লাগে যে তাত আমি বহু নতুনত্ব বিচাৰি পাব পাৰোঁ প্ৰত্যেকৰে ধৰ্ম বা নিজৰ আচাৰ ব্যৱহাৰ প্ৰত্যেকৰে বেলেগ বেলেগ থাকে নীতি নিয়ম বেলেগ বেলেগ থাকে সেই নীতি নিয়মখিনি যদি আমি আয়ত্ত্ব কৰি আনিব পাৰোঁ বা এজন ডাঙৰক আমি কেনেদৰে সন্মান কৰিবলৈ কেতিয়া শিকোঁ যেতিয়া আমি ভগৱান বা কোনোবা এজনক বিশ্বাস কৰোঁ সেই বিশ্বাসটোৱেই হৈছে মোৰ মতে ধৰ্ম আৰু ল'ৰা ছোৱালীখিনিক মই এইটোও অন্ধভাৱেইটো ধৰ্ম কৰিবলৈও নকওঁ যে তেওঁলোকে এইজন হিন্দু এইজন মুছলিম এইজন খ্ৰীষ্টান আদি তেনেকুৱা ধৰ্মৰ ক্ষেত্ৰত মই কোনোদিন কোনো যুৱ ল'ৰা ছোৱালী বা পৰিয়ালৰ মানুহক সেই বস্তুটো হ'বলৈ নকওঁ কিয় নকওঁ মানে ধৰ্মৰ বস্তুটো এনেকুৱা যে ধৰ্মৰ কোনো জাত নাই ধৰ্ম মানে এনেকুৱা বস্তুটো বস্তু যে এজনে যেতিয়া তুমি ডাঙৰক সন্মান কৰিবা ডাঙৰৰ আদৰ্শ ল'বা তুমি নিজে কৰ্মটো কৰিবলৈ আগবাঢ়ি যাবা মোৰ মতে সেইটোহে ধৰ্ম কাৰোবাক গৈ পেলাই ক'ৰবাত তুমি মন্দিৰ বা মজজিদত গৈ পেলাই বা কিবা ধৰ্মীয় অনুষ্ঠানত গৈ পেলাই যেতিয়া আমি মূৰ দোৱাম কিন্তু মনৰ ভিতৰত আমি কূভাৱ ৰাখিম সেই বস্তুটো মোৰ কাৰণে কেতিয়াও ধৰ্ম হ'ব নোৱাৰে আৰু কিছুমানে ধৰ্মৰ নামতেই হওক বা কিবা নামতেই হওক তেওঁলোকৰ এনেকুৱা ধৰণৰ এটা পৰ্য্য়ায়ত গুচি গৈছে যে আজিকালি ধৰ্মৰ নামত ধন ঘটা বা কিছুমানে আহি পেলাই কিবা কিবি মানে বস্তু পিন্ধা বোলে এইটো বস্তু পিন্ধিলে আপোনাৰ মঙ্গল হ'ব বা কিবা হ'ব এইটো আপোনাৰ বা বেমাৰ আজাৰ ভাল হ'ব মোৰ ক্ষেত্ৰত কিন্তু এইটো বস্তু মই তেনেকৈ নাভাবোঁ কিয় নাভাবোঁ মানে ধৰক আপুনি যদিহে বেমাৰ হয় তেতিয়া আপুনি এটা আঙুলিত বা কিবা এটাত আপুনি পিন্ধিলেই যে সুস্থ হৈ উঠিব এই সেই বস্তুটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে এনেকুৱা এটা ক্ষেত্ৰত মোৰ ক্ষেত্ৰতো হৈছিলে মোৰ মানে এটা মই জেনেটিক প্ৰব্লেমত ভুগি আছিলোঁ যিটো সময়ত মানে ধৰক ময়ো মানে সেই সময়ত মানে সামাজিকভাৱে হওক বা কেতিয়াবা এনেকুৱা কিছুমান প্ৰেছাৰত কিছুমান কিছুমান মূহূৰ্তত কিছুমান ক্ষেত্ৰত যাবলগীয়া হয় মানে এগৰাকীয়ে বৰ জোৰজবস্তিকে লগ ধৰিলে এজন মানে হেৰি ওচৰলৈ যাবলৈ মই ময়ো গ'লো তেওঁ মানে এনেকুৱাটো হ'ল যে মোক ক'লে যে আপোনাক মানে বহুত কিবা কিবি কৰি থৈছে আপোনাক মানে পানী কাটিব লাগিব কিবা কাটিব লাগিব কিবা কৰিব লাগিব মানে এই বস্তুটোৰ কাৰণে আপুনি ইমানটো খৰচ হ'ব তেতিয়া মই মানে তেওঁক স্পষ্টভাৱে ক'লো যে আপুনি যি ক'লে মই শুনিলোঁ মই মানিলোঁ আৰু মোৰ যিটো সমস্যা বা যিটো সমস্যা হৈছে মই বৰ্তমানে দিয়কচোন মই চিকিৎসক এজনৰ পৰামৰ্শ লৈ পেলাই যদিহে চিকিৎসকজনে নোৱাৰে মই তেতিয়া আপোনাৰ ওচৰলৈ পুনৰ ঘূৰি অহাৰ চেষ্টা কৰিম কিন্তু গৈ পেলাই শেষত গৈ পেলাই যদিহে মই সেই ব্যক্তিজনৰ কথা শুনিলোহেঁতেন তেতিয়া হয়টো মই সেই সময়ত আৰু খুব বেছি বহুদিনো জীয়াই আচলতে থাকি নাথাকিলোহেঁতেনে এইবুলি ভাবোঁ নিজকে কিন্তু যেতিয়া চিকিৎসকৰ পৰামৰ্শ ল'লো তেতিয়া চিকিৎসকজনে মোক এনেকুৱা এটা পৰ্য্য়ায়ৰ মানে ক'লে যে মোৰ যিটো সমস্যা মোৰ বা যিটো অসুখৰ কাৰণে মোৰ যিটো বৰ্তমানে অৱস্থা হৈ আছে বা যিটো সেই সময়ত অৱস্থাটো হৈ আছিলে সেইটো তেওঁৰ এটা পৰামৰ্শ তেওঁৰ লগত চিকিৎসা কৰি মই আজিও সেই সুস্থভাৱে থাকিবলৈ পৰা অৱস্থাত ঘূৰি আহিছোঁ সেয়েহে কওঁ যে ধৰ্ম মানুহে মানিব লাগে ধৰ্ম বস্তুটো এনেকুৱা নহয় যে কাইলৈ খোৱাক লৈ ধৰ্ম কৰিব লাগে কাইলৈ কিবাকলৈ ধৰ্ম কৰিব লাগে মোৰ মতে সেইটো নহয় মোৰ মতে ধৰ্ম হৈছে মানৱ সেৱা আৰু তুমি ডাঙৰক সন্মান কৰা তুমি সৰুক মৰম কৰা নজনা কথাটো আনক শিকাই দিয়া কোনোবা বিপদত পৰিছে তাক তুমি উদ্ধাৰ কৰা তুমি জাত পাত ধৰ্ম যে আদি একো তুমি সেই ক্ষেত্ৰত মানে ভাবিব নালাগে মোৰ মতে বিপদত পৰাজনক উদ্ধাৰ কৰাটোৱেই আমাৰ প্ৰকৃত মানৱ ধৰ্ম সেয়েহে মানে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতো যাব লাগে কিয় যাব লাগে এতিয়া নামঘৰলৈ ভাদমহীয়া আমি আমাৰ অসমীয়া সমাজত ভাদমাহটো খুব পবিত্ৰ মাহ হিচাপে হেৰি কৰা যায় তাত ধৰক আপোনাৰ কীৰ্তন পাঠ হয় ভাগৱত পাঠ হয় আপোনাৰ নামগুণৰ হেৰি হয় হেৰিসকল গোট খায় সেই মানুহখিনিক যেতিয়া আমি এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ যাওঁ তেতিয়া আমি অনেক মানুহক লগ পাওঁ তেওঁলোকৰ লগত আমাৰ এটা ভাৱ বিনিময় হয় তেওঁলোকৰ অঞ্চলটোৰ বিষয়ে জানিব পাৰোঁ তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰোঁ বা সেই অনুষ্ঠানটোত কিছুমান বস্তু এনেকুৱা হয় যে সকলোৱে যিখিনি তাত দ্ৰব্য থাকে সকলোৱে সমানে ভাগ কৰি খোৱাৰ যিটো হেৰি ধৰক থাকে সেই বস্তুটোৱে এটা মিলা প্ৰীতি ৰাখে ডাঙৰ সৰু আদি সকলোৱে সেই বহি একে ঠাইতে বহি ভোজন কৰাটোও এটা বহুত সৰু কথাও নহয় মোৰ মতে সেয়ে আমি কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানলৈ যাব লাগে আৰু সেই ক্ষেত্ৰত মইও কওঁ যে তুমি ধৰ্ম ভগৱানে কিবা দিব তুমি একো নকৰিবা এইটো ভাবেই ধৰ্ম অনুষ্ঠান বা ধৰ্ম নকৰিবা তুমি যাবা কি আনৰ পৰা শিক্ষা ল'বলৈ যাবা ধৰ্মই আনৰ আনৰ কি কৰিছে সেই আদৰ্শটো ল'বলৈ যাবা তাৰ মাজতে সন্তুষ্ট হৈ কেনেকে থাকিব লাগে বা এটা বাতাৱৰণ পৰিৱেশ কেনেকৈ সৃষ্টি কৰিব লাগে নামঘৰত এটা বাতাৱৰণ সৃষ্টি হয় যিহেতু যেতিয়া ধৰ্ম কৰ্ম ধূপ ধূনাৰ পৰা আদি গোন্ধই এটা পৰিৱেশ সৃষ্টি কৰে যিটো মনটোত শান্তি লাগি আহে সেই শান্তিৰ পৰিৱেশটো আমি সন্ধিয়া পৰতো ঘৰত এডাল ধূপ জ্বলাই বা এগছি চাকি জ্বলাই অকণমান ধূনা জ্বলাই এটা পৰিৱেশ যদি সৃষ্টি কৰোঁ তেতিয়াও ঘৰখনত এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয় এইটো নহয় যে তুমি একো কৰ্ম নকৰাকৈ বা কিবা নিজে বহি থাকি ভগৱানে দিব ভগৱানে কৰি দিব ভগৱানে কিবা দিব সেই ভাবি বহি থকাটো মোৰ মতে যুক্তি সংগত কথা হ'ব নোৱাৰে নিজে কৰ্ম কৰিব লাগে নিজে আনক পাৰিলে সহায় কৰিব লাগে নোৱাৰা ক্ষেত্ৰত আনক বিপদত কেতিয়াও ঠেলি দিব নালাগে আৰু পাৰিলে যদিহে মানে তুমি পাৰা আনক সহায় কৰা যদিহে নোৱাৰা তেতিয়া তুমি ধৰা আনক বেয়া উপদেশ দি বা বেয়া কৰ্ম কৰিবলৈ কৈ সেইটো লাইনত নেদেখুৱাই পৰাপক্ষত উদ্ধাৰ কৰি আনিবলে চেষ্টা কৰিব লাগে আৰু যদি তুমি সেই ক্ষেত্ৰত সক্ষমো নহয় বা আমি নিজেও সক্ষম নহয় সেই ক্ষেত্ৰত কিন্তু তেতিয়া আমি মনে মানে গুচি অহাই এই মানে গুচি অহাই ভাল তেওঁলোকে তাক কু পৰামৰ্শ দিয়াতকৈ নিজে সহায় কৰিব নোৱাৰি আঁতৰি অহাটো মোৰ মতে এটা ধৰ্মৰ লাইনতেই পৰে সেয়ে মই নতুন প্ৰজনন্মকো শিক্ষাটো এইটোৱে দিব খোজোঁ যে ধৰ্ম মানে অন্ধ অন্ধ নহয় ধৰ্ম মানে অন্ধবিশ্বাস নহয় অন্ধবিশ্বাসত বশবৰ্তী হৈ মানুহে বহুত কিবা কিবি হেৰুৱাবলগীয়া হৈছে বহুত কুকৰ্ম কৰিবলৈ বাধ্য হৈছে কিছুমানৰ ধৰক বিশ্বাসৰ বলত নিজৰ বহুত সম্পত্তি হেৰুৱাইছে বা কিছুমানে নিজৰ শৰীৰ নষ্ট হৈছে আপোনাৰ বিশ্বাসৰ অন্য মানে বিশ্বাস কৰাৰ ক্ষেত্ৰত আপুনি নিজে কি ভাবিছে বা এই মনোবৃত্তিটোৰ পৰাও আপুনি কেতিয়াবা আঁতৰি আহিবলগীয়া হ'ব পাৰে সেয়ে ভাবোঁ যে ডাঙৰৰ সন্মানকৈ কৰাটোৱেই মোৰ মতে ডাঙৰ ধৰ্ম পৃথিৱীত তাতকৈ ডাঙৰ ধৰ্ম নাই মোৰ মতে ধৰ্ম এটাই সেয়ে হৈছে মানৱ ধৰ্ম আমাৰ সমাজত কোনো বেলেগ মানে বেলেগ বেলেগ ধৰ্ম থাকিব লাগে থাকিব পাৰে আপুনি প্ৰত্যেকটো হিন্দু ধৰ্ম বেলেগ মুছলিমৰ ধৰ্ম বেলেগ সেইটো একো একোটা নিজা ধৰ্ম তেওঁলোকে নিজৰ যেনেকৈ ভাবিছে বা সৰুৰ পৰা যেনেকৈ তেওঁলোকে এটা পৰ্যায়ত গুচি গৈছে তেওঁলোকে সেইটো ধৰ্মই মানিব আমি সেইকাৰণে আনৰ ধৰ্ম কেতিয়াও ঘিণ কৰিব নালাগে বা এওঁ আমুক ধৰ্মৰ মানুহ তেওঁ লগত নাখাওঁ এই ধৰ্মই মানে জাত পাত এই বস্তুটো আনে সেই সেই মানে সেই জাত পাতটো বহুত বেয়া বস্তু আগৰ দিনত আছিলে সেই জাত পাতটো মানে আপুনি ধৰক কোনোবা দুখীয়া মানুহ এজন হেৰি ঘৰলৈ গ'লে আপোনাৰ কাঁহী বাতি ধুই থৈ আহিব লাগে কিবা কৰিব লাগে সেইটোৱে কিন্তু মানুহজনক মানসিকভাৱে বহুত দুৰ্বল কৰি পেলায় আৰু সেয়েহে ভাবোঁ যে এই সেই ধৰ্মৰ নামত গৈ সেই মানসিকতাটো মানে গঢ় ল'ব নালাগে এখন মানে সমাজত মিলা প্ৰীতিও কেনেকৈ খোজত খোজ মিলাই যাব পাৰে মই এই ধৰ্মৰ যোগেদি মানুহক সেই বস্তুটো বিচাৰ কৰাটোহে সেয়ে মই শেষত ক'ব বিচাৰোঁ ধৰ্মই হৈছে মানৱ জাতিৰ আগবাঢ়ি নিয়াত বা মানৱ জাতিটোক সন্মান কৰাটোৱেই মোৰ মতে এটা ডাঙৰ ধৰ্ম